মাছ ধৰিবলৈ আগৰ দিনৰ পুৰুষসকলে জাল খোকা চেপা আদি ব্যৱহাৰ কৰিছিল আৰু মহিলাসকলে জাকৈ বা খালৈ ব্যৱহাৰ কৰিছিল আগৰ দিনত আধুনিক আছিল আগৰ দিনত টিঙেৰে মাছ সিঁচি পানী সিঁচি সিঁচি শুকুৱাই এটা পুখুৰীতে দুদিন তিনিদিন লাগিছিল আৰু বৰ্তমান দিনত মেচিন ব্যৱহাৰ কৰা বাবে বেছি সময় নালাগে একেদিনাই মা পানী সিঁচি মাছ ধৰি শেষ কৰিব পাৰে বৰ্তমান পুখুৰীবোৰত মাছৰ পোনা দি মানুহবিলাকে অলপ উন্নত হৈছে মাছৰ মাছ ব্যৱসায়টো একেবাৰে বেয়া নহয় ভালেই হেৰি নদীৰ কাষৰ মানুহবোৰে মাছ বেচি বেচি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে এটা পৰিয়াল তেওঁলোকে তেনেকেই চলাই নিয়ে মাছ ধৰাটো এটা বেয়া অভ্যাস নহয় ভালেই আৰু মাছ বিক্ৰী কৰি মানুহে অনেক ধৰণৰ কাম কৰিব পাৰিছে আগৰ দিনত বেপাৰী সকলে চাইকেলেৰে মাছ বেছিব আহিছিল বৰ্তমান বেপাৰীসকলে বাইক বা গাড়ীলৈও মাছ বেপাৰ কৰে আৰু কামবোৰ উন্নত হৈছে মাছ ধৰাটো এটা বৰ ভাল লাগে মাছ ধৰি যেতিয়া গৰৈ কাৱৈ শ'ল আদি সকলো ধৰণৰ মাছ পুখুৰীত পোৱা যায় তেতিয়া মনৰ আৱেগটোৱে বেলেগ হৈ যায় আৰু ধৰো আৰু ধৰো লাগে সেয়ে মাছ ধৰিবলৈ সকলোৰে মন যায় আৰু শিঙি মাছে বিন্ধিলে বহুত বিখাই পুখুৰীবোৰত মাছৰ বাহিৰেও কেঁকোৰা কুচিয়া আদি পোৱা যায় কেঁকোৰা কুচিয়াবোৰৰ পৰা মানুহৰ দেহত তেজৰ বৃদ্ধি হয় আৰু বেমাৰী মানুহবোৰৰ কাৰণে কুচিয়াটো ডক্তৰবিলাকেও খাবলৈ কয়